অঁ নমিতা অঁ ভাল নাম্বাৰ ক'ত পালা অঁ অঁ অঁ মই আছোঁ আছোঁ ভালে আছোঁ এতিয়া কি কৰি আছা অঁ অঁ অঁ তাৰপিছত ঘপকে মনত পৰিল যে অঁ

অঁ অঁ অঁ

অঁ ও ও

তুমি যাবানে নাই অঁ তেনেহ'লে আৰু সংগীতাহঁতক কৈছা সংগীতা অঞ্জনা অঁ ঠিক আছে চবেই একেলগতে হ'লে একেগোট থাকিলে যাম আমাৰ ছাৰবিলাক সেইবিলাকে আছেনে ছাৰ কমলা ছাৰ সিহঁতে আছেনে নাই আছে ন ৰিটায়াৰ হৈছে অঁ

অঁ অঁ কোন দিনা কোন তাৰিখে বা অঁ ঠিক আছে তেনেহ'লে সাতাইছ তাৰিখ হ'লে তুমি এক কাম কৰবা মানে সাতাইছ তাৰিখে একবাৰ ছাব্বিছ তাৰিখে ৰাতি একবাৰ ফোন কৰবা মোক অঁ একবাৰ ফোন কৰিবা নহয় পাহৰি যোৱা যদি হয় আৰু নাপাহৰোঁ তেওঁ মানে আৰু ইহঁতকো কৈ দিবা অঁ কোৱা

অঁ অঁ অঁ অঁ ও

অঁ অঁ অঁ অঁ ভালেই হ'ব ন বহুদিন পিছত আৰু লগ পাম এইটোৱেইতো এতিৱা মোৰো বিয়া হৈছে মোৰ বাচ্ছা এটা আছে মোৰ খাৰুপেটিয়াত বিয়া হৈছে অঁ এই বিয়া হোৱাৰ পিছত আৰু কোনে ক'ত থাকে খবৰে নাই আজি ফোন কৰিছা বিৰাট ভাল পালোঁ মই কিয়বা ইমান ভাল লাগি আছে মানে আৱাজটো পায়ে মই পতকে চিনি পালোঁ একে লগতে পঢ়ানা পতকে চিনি পাইছোঁ অঁ সেই নাই নাই পতকেই চিনি পালোঁ মই অঁ অঁ অঁ আছে আছে চবেই ভালে আছে তাৰপিছত কেতিয়াবা আহিবা আমাৰ এই প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত চবেই মিলি এদিন আহিবা

নাই নাই নাই কেনঞ্চেল নকৰোঁ

অঁ অঁ অঁ ঠিক আছে অঁ যোনদিনা যাবা এডভান্সত নাই নাই নকৰোঁ কিমান দিন পিছত লগ পাম না আৰু ক'ত কৰা হ'ব নাই এতিয়া কৰি আছোঁ মেচিনৰ কাম কৰি আছোঁ তাৰপিছত কাপোৰ চাপোৰ বিক্ৰী কৰোঁ ঘৰতে চব বাচ্চাটো ডাঙৰ মোৰ হাজবেণ্ডটোও ঢুকাইছে সেইকাৰণে এনকে চলি আছোঁ আৰু আগতে অঁ অঁ অঁ অঁ অঁ ঠিকে আছে অঁ অঁ নাই নাই অলপ ডাঙৰ হৈ লওক সৰুটো তাৰপিছত তুমি জইন কৰিলেই হ'ল ময়ো পাৰ্লাৰ কমপ্লিট কৰিছোঁ নাৰ্ছিং কমপ্লিট কৰিলোঁ এনেকে চলি আছোঁ আৰু টোকটাক অঁ দিয়া তাৰপিছত অঁ অঁ অঁ অঁ অঁ অঁ অঁ এইটোৱেইটো সাতাইছ তাৰিখে লগ পাম ৰ'বা অঁ অঁ আহিম দিয়া আচ্ছা ঠিক আছে সাতাইছ তাৰিখে লগ পাম দিয়া অঁ দিয়া ও